কুকুৰা হাঁহ পুহি মই বহুত সহায় পাইছোঁ হাঁহ কুকুৰা পুহিবলৈ কণী বিক্ৰী কৰিও কেইটকামান পাওঁ হাঁহ কুকুৰা বিক্ৰী কৰিও কেইটকামান পাওঁ গোটাই ঘৰখন চলিছোঁ ঘৰখন চলা বজাৰ পাতি কৰিব পাৰিছোঁ ইয়াকে মই হাঁহ কুকুৰা মই ক'বালৈ গ'লে মোৰ মানুহজনে চায় চাফ চিকুণো কৰে ৰাতিপুৱা থাকিলে মই চাফ চিকুণ কৰি দিওঁ আৰু বেমাৰ বিঘিনি হ'লেও মই ভেটিনেৰী ডক্টৰক সুধি ফাৰ্মাচীৰ পৰা আনি দেয়াই পানী খোৱাওঁ তেনেকে দছ পোন্ধৰটা বিক্ৰী কৰিও মই চলিব পাৰিছোঁ ক'বালে যাবলৈও ভাড়াটো উলিয়াব পাৰোঁ

ইয়াকে কোৱা গঁৰাল চফা কৰি বেমাৰ আজাৰ হ'লে পানী খাবলৈও নিদিওঁ দেনাখিনি দি গঁৰালটো চফা কৰি গোটেই দিনটো বান্ধি থওঁ ৰাতিপুৱা খুলি নিদিওঁ কিছুদিন আঁতৰত থাকিলে মানুহজনে চফা কৰে আৰু সময়মতে পানী দানা দিয়ে মানুহজনৰ পৰা মই বহুত সহায় পাইছোঁ মানুহজনে গাত লয় মই কৰিম

আৰু বেমাৰ হাঁহ বেমাৰো হয় বেমাৰ হোৱা অৱস্থাত বহুত লছ হয় মোৰ বহুত খৰচা পানীখিনি এনেই যায় মোৰ সেইখিনিয়ে লাভ লাভ নহয় মোৰ লোকচানেই হয়

খৰচা সেইখিনি এনেই যায়গে আৰু মইতো ঘৰতে থাকোঁ ঘৰৰ মই ঘৰ বয়স হ'ল কেনিও যাব নোৱাৰো ঘৰতে থাকোঁ যাব লগা হ'লে তেনেকে মানুহজনে চায় মানুহজনে চফা কৰে ঘৰৰ কাম বন কৰি মেলি হাঁহ কুকুৰা পুহি মই বহুত উপকাৰ হৈছোঁ

ব্যৱসায়তে চলি আছোঁ চাকৰি নাই ল'ৰা ছোৱালী ডাঙৰ নাই হোৱা সৰু হৈ আছে ল'ৰা ছোৱালী পঢ়া পঢ়াবলে খৰচাবোৰ কমটি পইচাকো আৰু তাৰপা আমি পঢ়া শুনা মানুহ নহয় তেওঁ নিয়ম নীতিবোৰ তেনেকে কৰিব লাগে বুলি জানো সেই তেনেকে কৰি আছো আৰু পোহনীয়া জন্তু হাঁহ কুকুৰা পুহিয়েই জীৱ জন্তু ফুৰিবলে গ'লে মানুহজনে চাই বেয়া ঘটনা মানে হাঁহ কুকুৰা মৰি গ'লে চব পুতি পুতি দিওঁ তত পেলাই নিদিওঁ পুতি থওঁ গোন্ধ ওলালে বাকিবোৰলে সোঁচৰিব বুলি বহুত সেনেকে লোকচানো হৈছে খৰচাটো নোলায় তেনেকে নহয় কেতিয়াবা লাভো হয় বহুতখিনি উপকাৰো হয় বিক্ৰী কৰি মেলি হোটেলত হোটেলত দিওঁ হোটেলত লৈ একেবাৰে কেজি হিচাপ চাৰিশ বিছ টকাকে কেজি ওজনত সেইখিনি দি মই বহুতখিনি উপায় পাইছোঁ ঘৰত আমাৰ তেনেকে আৰু একো উপাৰ্জন নাই হাঁহ কুকুৰা পাই উপাৰ্জন যিখিনি পাওঁ সেইখিনিই হ'ব আৰু মোৰ হ'ব লগা একো উপায় নাই ঘৰৰ পৰাও দুই এটা কোনোবাই কিনিলে ঘৰৰ পৰাও দিব পাৰোঁ বিচাৰি আহিলে কুকুৰা কুকুৰা আছে খুব পঞ্চাছটা হাঁহ ত্ৰিছটা আছে সেইকেইটাৰ লগতে মই আকৌ কণী পাৰিলে উমনি দিওঁ উমনি দিলে কুকুৰা কণী ওলাই বিছটা বিছ দিনত এদিনৰ পৰা বিছ দিন হ'লে পোৱালি ওলাই হাঁহ কণী ত্ৰিছ দিনত ওলাই উমনিত মই খেৰ দি কিনে কাৰ্টুনত ভৰাই খোল এটা বনাই মই উমনি দিওঁ এই উমনিত কণী ভালকে ওলায় আও কণী পোৱালি ওলাইছে মাত শুনিলে চোকোৱাকেইটা উলিয়াই পেলাই থাকোঁ চাই থাকোঁ সময়মতে মই ত পিছত কুকুৰা পোৱালি ওলোৱা পাছত দুদিনৰ পাছত নমাই দিওঁ ওলাই যাব নিদিওঁ ফুৰিবলে এসপ্তাহলৈকে চৰিবলে নিদিওঁ সজাৰ ভিতৰতে দানা দি থাকোঁ আৰু হাঁহ হাঁহটো এমাহমান নুখোলোৱেই হাঁহৰ পোৱালি এমাহমান নুখোলোৱেই সজাৰ ভিতৰতে দেনা দিওঁ ভাতৰ লগত ব্ৰইলাৰ দেনা হাঁহ পোৱালিক খুৱাই তেনেকে মই হাঁহ পোৱালিকিটা চাবলগীয়া হৈছে সেনেকে থওঁ কুকুৰা পোৱালি ওলালে সৰুৰ পৰা চাউল ভগা খুন্দো চাউল বুলি কওঁ আমি খুন্দো চাউল দিওঁ হাঁহৰ পোৱালিক হাঁহৰ পোৱালিক সেই দেনা আৰু ভাত সানি কিনি দিওঁ